ছাত্ৰ ছাত্ৰীসকলে উচ্চশিক্ষাৰ বাবে বহুতেই বিলাতলৈ যাবলৈ পচন্দ কৰে আনহাতে অন্য কিছুমান ছাত্ৰ ছাত্ৰীয়ে উচ্চশিক্ষা আৰু কলেজৰ বাবে নিজৰ জন্মস্থানৰ পৰাই কিছু আঁতৰি অন্য ঠাইত গৈ উচ্চশিক্ষা আৰু কলেজৰ বাবে তেওঁলোকে পচন্দ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বিজ্ঞান ক্ষেত্ৰখনৰ বিজ্ঞানৰ ক্ষেত্ৰখনক অত্যন্ত পচন্দ কৰে তেওঁলোকে ডাক্তৰ নাৰ্ছিং ইঞ্জিনিয়াৰীং আই আই টি এইবোৰ ক্ষেত্ৰত তেওঁলোকৰ পচন্দ বেছি তাৰ পাছতেই বাণিজ্য ক্ষেত্ৰখন আহে আৰু শেষত কলা ক্ষেত্ৰখনক বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দৰ ক্ষেত্ৰ হিচাপে নিৰ্বাচন কৰে এই সকলোবোৰৰ পিছতহে কৃষিৰ ক্ষেত্ৰখনত যিসকলে বিজ্ঞান বাণিজ্য কলা এখন ক্ষেত্ৰতো যিসকলে নিজৰ স্থান প্ৰাপ্তি কৰিবলৈ সক্ষম নহয় তেওঁলোকেহে আহি কৃষিক্ষেত্ৰত যোগদান কৰা দেখিবলৈ পোৱা যায়